মাংস প্ৰকাৰ আৰু কণী প্ৰকাৰৰ ভিত্তিত হাঁহ কুকুৰা জাতসমূহৰ পাৰ্থক্য বিষয়ে বুজাবলৈ লৈছোঁ মাংস প্ৰকাৰ হৈছে ব্ৰইলাৰ

পুহোঁ সেই কুকুৰা হয়তো

ধুনীয়াকৈ

ব্ৰইলাৰ কুকুৰা ব্ৰইলাৰ মাংস

বেছি খোৱা স্বাস্থ্যৰ বাবে হানিকাৰক

আজিকালি বহুতো বইলাক ব্ৰইলাৰ বইলাক বহুতো ভেকচিন দি পেলাই

বেজি বা অন্য দৰৱ দি হয়তো একমাহৰ ভিতৰতেই বহুতখিনি ডাঙৰ কৰে সেইকাৰণে আমি ব্ৰইলাৰ মাংস খোৱাটো আমি

হাঁহৰ মাংস বেছি খোৱটো খুবেই ভাল নহয় যিহেতু আমি হাঁহ কুকুৰা ঘৰতে যিহেতু পুহি আমি ঘৰতেই খাব পাৰোঁ বা বিক্ৰী কৰিব পাৰোঁ কণী আমি কুকুৰা কণী আমি খাব পাৰোঁ হাঁহ কণী আমি ঘৰতেই সেই খাব পাৰোঁ মাংস হাঁহ হাঁহ মাংস হাঁহৰ কণী আৰু কুকুৰা কণী

কুকুুৰাৰ আমি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম সক্ষমো হওঁ আৰু ঘৰতে বিক্ৰী কৰি

ঘৰখন আমি কিবা অন্য বস্তু কৰি

কুকুৰা কণী